বৰ্তমান সময়ত শিশুসকলে বিভিন্ন নতুন নতুন খেল খেলা দেখা গৈছে উদাহৰণস্বৰূপে সাঁতোৰ টাইকোৱাণ্ডো বেডমিণ্টন ক্ৰিকেট ল'ন টেনিছ টেবুল টেনিছ কাঁড় খেল ইত্যাদি এই খেলসমূহ বিশেষকৈ টাউনীয়া বা চহৰ অঞ্চলত চহৰ অঞ্চলৰ শিশুসকলে খেলা দেখা যায় কিয়নো এই অঞ্চলসমূহত এই খেলসমূহৰ সা সুবিধা বেছি দেখা যায় তথা গাঁৱলীয়া অঞ্চলত উপযুক্ত প্ৰশিক্ষকৰ অভাৱত এই খেলসমূহ গাঁৱলীয়া অঞ্চলত ব্যাপকভাৱে দেখা নাযায় কিন্তু টাউনীয়া বা চহৰ অঞ্চলত উপযুক্ত প্ৰশিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ অনুসৰি এই খেলসমূহ বৰ্তমান সময়ত ব্যাপকভাৱে প্ৰসাৰ হোৱা দেখা গৈছে